আচলতে মোৰ জীৱনত চিলাই বা গোঁঠা কাম মানে সূতাৰ কামে বহুখিনি প্ৰভাৱ পেলাইছে বুলি ভাবোঁ কিয়নো মই এগৰাকী গৃহিণী চিলাই বা গোঁঠা কাম কৰাৰ উপৰিও তাৰমানে মই এগৰাকী গৃহিণী গতিকে লৈ আমাৰ ঘৰৰ মানে আচলতে এখন ঘৰৰ বহুখিনি কাম যিহেতু গৃহিণীগৰাকীয়ে কৰিব লাগে গৃহিণীগৰাকীৰ সন্মুখতে সকলোবোৰ থাকে গতিকেলৈ সকলোবোৰ ঘৰৰ কাম কাজ কৰাৰ পিছতহে আমি এই চিলাই বা গোঁঠাৰ কাম কৰোঁ বা কৰিবলগীয়া হয় আৰু কেতিয়াবা তাৰমানে কেতিয়াবা এনেকুৱা হয় যে চিলাই বা গোঁঠা কাম কৰোঁতে কৰোঁতে আমাৰ বাকী যিখিনি ঘৰুৱা কাম আচলতে ৰাতি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যিখিনি ঘৰুৱা কাম থাকে সেইখিনি কৰিবলৈ সময়ৰ মানে সেইখিনি কৰিবৰ কাৰণে সময় একেবাৰে একেবাৰে তাৰমানে নাটনি হয় সেই সময়কণ আচলতে মিলাবৰ কাৰণে অসুবিধাৰ সন্মুখীন হওঁ যিহেতুকে ঘৰৰ বহুখিনি কাম আমি চম্ভালিবলগীয়া হয় আৰু তাৰ লগতে চিলাই আৰু সূতা বা গোঁঠাৰ কাম আমি কৰি থাকোঁ যিহেতু কৰোঁতে কৰোঁতে তাৰমানে আমাৰ নিজৰ নিজৰ শৰীৰটো কথা একেবাৰে তাৰমানে পাহৰি থাকিব পাহৰি থকাৰ দৰেই হয় আচলতে নিজৰ শৰীৰটো মানে নোচোৱাৰ দৰেই হয় একেবাৰে তাৰমানে চিলাই বা গুঁঠা কামত মনোযোগ আমাৰ যিটো মনোযোগ দি থাকোঁতে পাহৰি থকা হয় নিজৰ মানে শৰীৰটোৰ কথা নিজৰ শৰীৰটোৰ কথা কেইবাৰে তাৰমানে পাহৰি থকাৰ দৰে হয় আৰু বহুখিনি মানে একেৰাহে আমি যিহেতুকে বহি থাকিবলগীয়া হয় এক ঘণ্টা বা দুই ঘণ্টা কেতিয়াবা হয়তো তিনি চাৰি ঘণ্টাও আমি বহি থাকোঁ মাজে মাজে কেতিয়াবা বাৰু উঠি আহো বা আহিবলগীয়াও হয় তথাপিও তাৰমানে চাৰি তিনি চাৰি ঘণ্টা যিহেতুকে আমি বহি থাকোঁ তাৰ ফলত আমাৰ শৰীৰৰ এই কঁকালৰ অংশ খুব মানে বিষ হয় কঁকাল আৰু এইফালে আমাৰ পিঠিৰ পিঠিৰ অংশ কঁকাল আৰু পিঠিৰ অংশ আৰু লগতে আমি যিহেতুকে তল মুৱা কৰি থাকোঁ চিলাই কাম বা গোঁঠা কাম যিহেতুকে আমি ওপৰ মূৰ কৰি কেতিয়াও সেইবিলাক কাম কৰিব নোৱাৰোঁ গতিকেলৈ আমি তল মূৰ কৰিয়েই কৰিব লাগিব আৰু তল মূল কৰিয়ে কৰোঁ যেতিয়া এইবিলাক কাম গতিকেলৈ ডিঙিৰ ডিঙিৰ বিষ অলপ হয় কিয়নো তললৈ আমি মুখখন কৰি হাওলি ল'বলগীয়া হয় চিলাই কৰোঁতে বা কিবা ধৰণৰ কিবা এনেকুৱা ধৰণৰ কাপোৰবিলাক গুঠোঁতে গতিকেলৈ ডিঙিৰ বিষ পিঠিৰ বিষ আৰু লগতে কঁকালৰ বিষ আমি অনুভৱ কৰোঁ হয় কঁকালৰ বিষ হয় পিঠিৰ বিষ আৰু সেই কাম আমি ঘণ্টা জুৰি বহি থাকোঁ সেয়েহে এইবিলাক বিষ হয় এইবোৰ

আৰু লগতে আমি লগতে আমি ইয়াৰ পৰা বহুখিনি সুবিধাও হয় অকল অসুবিধা বাৰু হয় আৰু ইয়াৰ লগতে সুবিধাও হয় যিহেতুকে আমি এইবিলাক চিলাই কৰি বা গুঁঠি আমি বিক্ৰী কৰোঁ বিক্ৰী কৰোঁ যিহেতুকে বিচাৰে গ্ৰাহকে গতিকেলে আমি বিক্ৰী কৰোঁ কেতিয়াবা সৰহকৈ কোনো লোকে বিচাৰে কোনো লোকে হয়তো এখন বা দুখন তেনেকৈ বিচাৰে আৰু এই সূতাৰে যিখিনি আমি গুঠোঁ সেইবিলাক আচলতে বিচাৰে আৰু চিলাই আচলতে তেওঁলোকৰ কাপোৰ কিছুলোকে দিয়ে চিলা বুলি বা মেচিন চিলাই হওক বা বেলেগ হাত চিলাই তেওঁলোকে নিজৰ কাপোৰ দিয়ে চিলাবলে তেওঁলোকৰ অৰ্ডাৰ তেনেকৈ লোৱা হয় তেনেকৈ মানে কাপোৰবিলাক লওঁ চিলা লাহে লাহে মানে চিলাওঁ আৰু গোঁঠা মেলা কামবোৰ তেওঁলোকে কেতিয়াবা কিবা গুঁঠি মেলি দিবলৈ কয় তেওঁলোককে তেনেধৰণে গুঁঠি মেলি দিওঁ আৰু চিলাই চিলাই আৰু কাপোৰ যিবোৰ মানে কাপোৰ চিলাওঁ তেওঁলোকেই দিয়ে বা মানে কাপোৰ মেচিন চিলায় আৰু মেচিন চিলাই তেওঁলোকেই চিলাবলৈ দিয়ে আৰু তেওঁলোকৰে চিলাই দিওঁ এনেধৰণে অৰ্ডাৰ লওঁ কেতিয়াবা আৰু

মাহটোত তেনেধৰণে আৰু কেতিয়াবা সৰহকৈ কাপোৰ পৰে আৰু মানে অৰ্ডাৰ লওঁ কেতিয়াবা অৰ্ডাৰ লওঁ যিহেতুকে সৰহকৈ কেতিয়াবা কাপোৰ পাওঁ চিলাবলৈ বা গুঁঠিবলৈও সৰহকৈ কেতিয়াবা গুঁঠিবলৈ পাওঁ ধৰক শ্বল চুৱেটাৰ চুৱেটাৰৰ লগতে টুপি আৰু মাফলা লগতে আৰু শৰাই ঢকা বুলি কওঁ আমি শৰাইৰ ওপৰত যিহেতুকে দুই চাৰিখন শৰাই ঢকা পাৰি থোৱা হয় বিয়া বা বেলেগ কিছুমান মানে শুভ কামতো দৰকাৰ হয় এনেধৰণৰ শৰাই ঢকা বিলাক এনেকুৱা বিলাকো গাঁঠি মেলি দিওঁ আৰু আজি সেইবিলাক গাঁঠি মেলি দিওঁ চুৱেটাৰ আজি এতিয়া চুৱেটাৰ কিছু লোকে গুঁঠি দিবলৈ কয় তেনেকুৱাবিলাককো গুঁঠি দিওঁ স্কাফ আৰু টুপি মানে গুঁঠি দিওঁ আৰু ঊলেৰে ঊল ঊল সূতাৰে ঊন সূতাৰে তেওঁলোকে বিচাৰে যিহেতু ঊনসূতাটো গৰম গৰমটো তোলে গতিকেলৈ সেই ঊন সূতাৰে গুঁঠি দিওঁ অৰ্ডাৰ লৈ আৰু সেই মৰ্মে বিক্ৰী কৰোঁ তেওঁলোকে যেনেধৰণে বিচাৰে আৰু গ্ৰাহকে যেনেধৰণে বিচাৰে তেনেধৰণে দিবলৈ চেষ্টা কৰোঁ আৰু মই মাহটোত মানে চিলাই বা গোঁঠা কাম কৰিয়েই মাহত পাঁচ চাৰি পাঁচ হাজাৰ উপাৰ্জন কৰোঁ কিয়নো বেছি কৰিব তাতকৈ বেছি তাৰমানে চাৰি পাঁচ তিনি চাৰি হাজাৰতকৈ বেছি কৰিবলৈ অলপ অসুবিধা হয় কিয়নো গোঁঠা বা চিলাই কামটো ইমান সহজ নহয় যিহেতু পিঠি একদম মানে একেৰাহে বহি পিঠিৰ বিষ বা ডিঙিৰ বিষ কঁকালৰ বিষ হয় গতিকেলৈ অকণমান দিগদাৰ হয় কৰিবৰ কাৰণে